অ' ভাইটি অ' ক'ত আছা মোৰ আজি ট্রে'নখন লেট হ'ল ৰাতি বহুত হ'ব নহয় মই বেলতলা যাব লাগে ছোৱালীজনীৰ ওচৰলৈ তোমাক পাম নেকি অ' কিমান ল'বা ভাড়া তালৈকে অ' হয় নেকি এ আগতে ইমান নাছিল নহয় এতিয়া বেছি কৈছা যে এহ নহয় এতিয়া বেছি কৈছা তুমি অলপ চাই চিতি ল'বা মোৰ প্ৰব্লেম হৈ গৈছে ৰাতি কথা নহয় আৰু ভাল ৰাস্তাইদি নিবা ৰাতি ৰাস্তাবোৰ যধে মধে য'ত ত'ত নিয়াতো ভাল নহয় ভাল ৰাস্তাইদি নিলে ভাল হয় আৰু অ' ছোৱালীজনীৰ ওচৰলৈ যাব লাগে যে অ' সেইটো কাৰণে ভাড়াটো ঠিকে ঠাকে ল'বা আৰু ভাড়াটো ঠিকে ঠাকে ল'বা তুমি